মাছ মৰা কথাটো অকণমান ইণ্টাৰেষ্টজনক আমোদজনক মাছ মাৰিবলৈ মন গৈ থকা সকলোৰে কিন্তু মাছ সকলোৱে মাৰিব নাজানে সকলোৱে মাছ মাৰিব নাজানে যদিও যদি ৰাইজক মাছ মৰা দেখে তেতিয়া সকলোৱে জুমি জামি চায় কাৰণ চোৱাটো এটা অনুভূতি বহুত আমোদজনক অনুভূতি এটা হয় মাছ ধৰা মাছ মৰা এনেকুৱা কৌশলবিলাক যেই দেখে সেই এপাক হ'লেও চাব মন যায় লোকৰ খালৈটো লোকৰ মোনাটো জুমি চোৱাটো মানুহৰ নিয়ম সবেই জুমি চায় কিমান পালি কিমান পালি গতিকে এই এটা আমোদজনক কৌশল হয় আৰু যেতিয়া মাছ মাৰিবলৈ যোৱা ভ্ৰমণ হয় বহুদূৰ বাট গৈ যেতিয়া মাছ মৰা যায় মাছ যদি নেপায় তেতিয়াহ'লে ভ্ৰমণ বিফল হয় আৰু যেতিয়া মাছ খুব সৰহকৈ পোৱা যায় তেতিয়া কিন্তু মনটো বহুত সফল অ সফলতা অৰ্জন কৰে মন বৰ আনন্দ হয় আজি বহুত পালোঁ বুলি বহুত ফূৰ্তি কৰে সেই আনন্দটো এটা বহুত ডাঙৰ আমেজ পায় অনুভূতি পায় আৰু কাইলেও যাম বুলি মনতে আশা থাকি যায় যিমান মাছ মাৰিলেও মানুহৰ হেঁপাহ নুগুচে বলে নোৱাৰাকৈ পাই গ'লেওঁ তেওঁ আৰু এৰিব নোখোজে আনিবই খোজে গতিকে মাছ মৰা এটা বহুত ৰাগীয়াল বস্তুৰ নিচিনাই কথা মাছ যেতিয়াই তেতিয়াই আমি মাৰি নাথাকোঁ মাছ মাৰিবলৈ সময় কিছুমান থাকে যেতিয়া মাছবিলাক গৰ্ভিনী হয় পোনা জগিবলৈ হয় কণী দিবলৈ হয় তেনেকুৱা সময়ত মাছ মৰা নিষেধ থাকে আৰু যেতিয়া মাছবিলাকে পোনা চোনা জগি এৰি পোনাও লগ এৰা দিয়ে তেতিয়াহে মাছ মাৰিবলৈ অৰ্ডাৰ পায় আৰু মাছ মৰা যায় আমি সামূহিকভাৱে মাছ মাৰিব কেতিয়া যাওঁ যেতিয়া উৰুকা নিশা আমি ভোজ খাম সেই ভোজ খাবৰ কাৰণে যেতিয়া লগ সমনীয়া গোট খাই গাঁৱৰ ডেকা গাভৰু জীয়ৰী বোৱাৰী সকলো গোট খাই গৈ পিনি যেতিয়া বিলত মাছ মাৰিব তেতিয়া জাক পাতি মাছ মাৰোঁতে হৈ হাৰলি উৰুলি কোনোবাই বিয়া নাম কোনোবাই বিহু নাম যেই যি পায় গাই মেলি ফূৰ্তি কৰি মাছ ধৰে আৰু ধৰি মেলি আনি গোট খুৱাই পথাৰৰ মাজত বনভোজ খায় সেই উৰুকা নিশা খাব কাৰণে ৰাইজে জাক পাতি মাছ মৰা যায় কিন্তু হ'লেও মাছ সদায় দিনা মানুহে মাৰিবলৈ নাযায় কোনোবা কোনোবা দিনাখনিহে মনত পৰিলে দুই চাৰিজনে গোট খাই মাছ মাৰিবলৈ যায় মাছ এটা পিয়'ৰ খাদ্য মানুহে মাছ খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল কিছু লোকে মাছ নাখায় পৰিৱৰ্তে গাখীৰ কণী কিবা খায় তেনেধৰণে আমি গ্ৰাম্য জীৱনৰ মানুহ গতিকে গাঁৱত আমাৰ মাছ মাংস কণী সকলোৱেই এটা মানে ৰুটিন হিচাপে আমাৰ চলি থাকে গতিকে মাছ ধৰাটো এটা প্ৰয়োজনীয় খাদ্য হয় মাছ ধৰাটো এটা নিচাও হয় কিছু লোকে মাছ সদায় ধৰিব মন কৰে গতিকে মাছ ধৰা কৌশলটো ঢেৰ আছে কোনোবাই জাল জকাই পল চালনি খৰাহী সকলোৱে বায় আৰু কিছুমান মানুহে মাছৰ ওপৰতে জীৱিকা নিৰ্বাহ কৰি আছে কিয়নো তেওঁলোকে সেই ক'ৰবাত মানে জেং চেং ডাক কৰে চৰকাৰৰ ডাকত গৈ সোমাইগে তাতে মাছ চাচ উঠাই দিয়ে সেই মাছতে জীৱিকা নিৰ্বাহ কৰিছে কোনো লোকে বিলতেই জাল জকাই পাতে তেনেকৈ পাতিও মাছ ধৰি মানে জীৱিকা নিৰ্বাহ কৰিছে মাছৰো প্ৰফিটো হয় কাৰণ এজন মাছুৱাই এক কিলো মাছ বিক্ৰী কৰি দিলে পাঁচ কিলো চাউল পায় গতিকে পাঁচ কিলো চাউলটো ইভাগে তেওঁ ঘটিব নোৱাৰিলে যদি বিলত মাছ মাৰি দিয়ে এক কিলো বি বিক্ৰী কৰিলেই সি পাঁচ কিলো চাউল পায় গতিকে তেনেক্ষেত্ৰত কিছু লোকে মাছকে জীৱিকা হিচাপে ধাৰণ কৰি আছে নিজৰ নিজৰ হাল হাথিয়াৰ নিজে নিজে লৈ যায় বিভিন্ন ৰকমৰ মানুহ আহে বিভিন্ন ধৰণে মাছ ধৰে সেই মাছবিলাক আনি গাঁৱত সকলোৱে ভগাই খায়হি ইঘৰে বোলে আজি তহঁতে পালিনে যদি নাই পোৱা তেনেহ'লে সিঘৰৰ পৰা অলপ দিয়ে আকৌ যিঘৰ মানুহে নেযায় সেই ঘৰলৈ তিনিঘৰ চাৰিঘৰে দিয়ে যোৱাকেইটাতকৈ সেই নোযোৱা ঘৰৰ সৰহে হৈ যায় তেনেকুৱা কিছুমান কথা আছে মাছ মৰাটো সফলতাও আছে বিফলতাও আছে যোৱাজনে যদি নাপায় তেনেহ'লে তেওঁ বিফল হ'ল আৰু নোযোৱাকৈও ঘৰতে পালে তেওঁ সফল হ'ল আৰু যিজনে গৈ মাৰিছিলেগৈ তেওঁ ধৰি বহুত ভাল পালে আমোদ পালে তেওঁ সফল হৈ ঘূৰি আহিলে